আমি যিহেটো অসমত বাস কৰোঁ গতিকে আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু আমাৰ বিহু তিনিটা বহাগ বিহু অথবা ৰঙালী বিহু মাঘ বিহু অথবা ভোগালী বিহু আৰু কাতি বিহু অথবা কঙালী বিহু আৰু বহাগ বিহু বা ৰঙালী বিহু আমি পাতোঁ বহাগ মাহত বহাগৰ সংক্ৰান্তিৰ দিনা এই বিহু দুদিনিয়াকৈ উদযাপন কৰা হয় প্ৰথম দিনাখন গৰু বিহু উদযাপন কৰে আৰু পিছৰ দিনাখন মানুহৰ বিহু গতিকে আমি বিহুৰ দিনা আমি সকলোৱে মিলি একেলগে গৰু বিহুৰ দিনা গৰুক গা ধোৱাওঁ আৰু গা ধোৱাই মাহ হালধিৰে গা ধোৱাই গৰুক ঘৰলৈ আনি তেওঁলোকক নতুন পঘাৰে বন্ধা হয় সেয়া আমাৰ নিয়ম হয় আৰু লগতে তেওঁলোকক দীঘলতি মাখিয়তি পাতেৰে জ জৰা ফুকাও কৰা হয় আৰু লগতে আমি বিহুত আমি পিঠাপনা বনাওঁ সেয়া হৈছে তিল পিঠা নাৰিকল পিঠা ঘিলা পিঠা তা নাৰিকল লাৰু চুজিৰ লাৰু আৰু অন্যান্য বহুতো আৰু আমি জা জলপান খাওঁ চিৰা মুড়ি আখৈ হুৰুম এইবিলাকৰ আমি জা জলপান খাওঁ আৰু সেয়া আমি হয় ম'হৰ দৈ নহ'লে গৰুৰ দৈৰে খাওঁ আৰু সেয়া আমাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশ হয় আৰু মা মানুহৰ বিহুৰ দিনাখন আমি ৰাতিপুৱাই সোনকালে শুই উঠি মাহ হালধিৰে গা ধুই নতুন পোচাক পিন্ধু সেই দিনাখন আমি সক ডাঙৰক সেৱা কৰোঁ লগতে ইজনে সিজনক আমি বস্ত্ৰ দান কৰোঁ তেওঁলোকক আমি নতুন বছৰৰ ওলগ জনাওঁ আৰু সেই বিহুতো আমি সকলোৱে সুন্দৰকৈ পালন কৰোঁ সেই দিনাখনো আমি জা জলপান খাওঁ লগতে আমি পিঠাপনাৰে আমাৰ আলহী অতিথিক আপ্যায়ন কৰোঁ আৰু সেয়া আমাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশ আৰু বিহুৰ দিনাখন আমি সকলোৱে মিলি জুলি একেলগে হুঁচৰি গাওঁ সেয়া আমাৰ এক পৰম্পৰা আৰু বিহু গীত গোৱা হয় হুঁচৰিত আৰু সেয়াও আমাৰ এক উৎসৱমুখৰ পৰিৱেশৰেই সৃ সৃষ্টি হয় আৰু দ্বিতীয় হৈছে মাঘ বিহু বা ভোগালী বিহু মাঘ বিহু বা ভোগালী বিহু হৈছে আমাৰ ভোগৰ উৎসৱ আমি সেই দিনাখন প্ৰথম দিনা আমি উৰুকাৰ দিনা আমি একেলগে বহি ভোজ ভাত খাওঁ সকলোৱে মিলি আনন্দ ফূৰ্তি কৰোঁ পিছদিনাখন আমি মেজি জ্বলাওঁ সেয়া অগ্নিক সেৱা কৰা হয় আৰু সেই অগ্নিক দেৱতাক আমি সেৱা সৎকাৰ কৰি আমি ডাঙৰক সেৱা সৎকাৰ কৰি আমি সেই দিনাখনো সুন্দৰকৈ জা জলপান খাওঁ লগতে আমি পিঠাপনা যি প্ৰস্তুত কৰোঁ সেয়াও আমি গ্ৰহণ কৰোঁ আৰু সেই দিনাও আমাৰ সেই বিহুতো আমি পিঠাপনা আমাৰ হয় যেনেদৰে ক'লোঁ বহাগ বিহুত যেনেদৰে আমি পিঠাপনা প্ৰস্তুত কৰোঁ তেনেদৰে আমি মাঘ বিহুতো আমি সকলো ধৰণৰ পিঠাপনা প্ৰস্তুত কৰোঁ যিহেটো ভোগৰ উৎসৱ গতিকে মাঘ বিহুত আমাৰ সকলো ধৰণৰ শাক পাচলি যিকোনো সকলো ধৰণৰ আমাৰ পিঠাপনা আমি প্ৰস্তুত কৰিব পাৰোঁ গতিকে আমাৰ সেই দিনাখন কাঠআলু ওলায় সকলোৰে লগত একেলগে আমি সেয়া খোৱা বোৱা কৰোঁ সেয়া আমাৰ এক ভোগৰ উৎসৱ আৰু তৃতীয় হৈছে কাতি বিহু অৰ্থাৎ অৰ্থাৎ কঙালী বিহু সেয়াও কাতিৰ সংক্ৰান্তিৰ দিনাখন উদযাপন কৰা হয় সেয়া আমাৰ এক লখিমীক আদৰাৰ বিহু হয় আমি খেতি পথাৰত লখিমীক আদৰোঁ লগতে সেইদিনা আমি চাকি জ্বলাওঁ ভঁৰালতো চাকি জ্বলাওঁ গতিকে আমাৰ কৃষিভিত্তিক এক উৎসৱ হয় আমি সেইদিনাখন তুলসীৰ তলত আমি চাকি জ্বলাওঁ তুলসীক পূজা কৰোঁ মাহ প্ৰসাদ দিওঁ লগতে পিঠাপনাৰো আয়োজন কৰোঁ যদিও কঙালী বিহু গতিকে আমি আমাৰ বিহু তিনিওটি বিহু আমি সুন্দৰকৈ উদযাপন কৰোঁ আমি অসমীয়া মানুহে আৰু আমাৰ কাৰণে অতি ভাল লগা কথা এইয়া এইয়াই হৈছে আমাৰ পালন কৰা বিহু আৰু ইয়াৰ ওপৰিও আমি দুৰ্গা পূজা কালি পূজা দীপাৱলী লক্ষ্মী পূজা আৰু অন্যান্য আমি যিবোৰ অনুষ্ঠান আছে উৎসৱ আছে সেইবোৰ আমি পালন কৰোঁ